সাঁতোৰত সাধাৰণতে সঁজুলি বুলি ক'লে প্ৰথমতে মনত আহিব চশমাযোৰ তাৰ পিছত আহিব আমাৰ আচলতে টুপিতো তাৰ পিছত নিজৰ যিটো চুইমিং ড্ৰেছ মানে চুইমিং পেণ্টেই কওক আপুনি মহিলাসকলৰ ক্ষেত্ৰতে সম্পূৰ্ণ ড্ৰেছযোৰ এইকেইটা আচলতে আমাৰ প্ৰথম প্ৰয়োজনীয় সামগ্ৰী এই প্ৰয়োজনীয় সামগ্ৰী কেইটা আচলতে আমি ব্যৱহাৰ কৰিবই লাগিব এজন চুইমাৰ হিচাপে আৰু সুৰক্ষাৰ ই সুৰক্ষাও প্ৰদান কৰে চকু কেইটা ৰক্ষা কৰে চাব আপোনাৰ পানীৰ গ্লাছযোৰে আপোনাক পানীৰ পৰা আপোনাক দৃষ্টিটো যাতে সঠিকভাৱে পৰে সেইকথাটোত আপোনাক খুব গুৰুত্ব দিয়ে চশমাযোৰ আচলতে খুব গুৰুত্বপূৰ্ণ কাৰণ চুইমিং পুলবিলাক কি হয় ব্লিছিং পাউদাৰ বহুত দিয়া থাকে গতিকে ব্লিছিং পাউদাৰ যেতিয়া বহুত দিয়া থাকে স্বাভাৱিকতে যদি গ্লাছযোৰ নহয় চকুত যথেষ্ট এফেক্ট কৰে সৰুতে প্ৰথম অৱস্থাত যিবিলাকে অকণমানি প্ৰথম পানীত সাঁতুৰিবলৈ যায় তেওঁলোকৰ আটাইৰে দুদিনমানৰ পাছত কাণত পানীত সোমায় সেই কাণত পানীত সোমাই কিছুমানৰ জ্বৰ পৰ্যন্ত উঠে এইটো এটা হেবিট তৈয়াৰ হোৱাৰ পিছত আচলতে এইবোৰ লাহে লাহে নাইকিয়া হয় আৰু এটা ডাঙৰ কথা কোনোবাই যদি পুখুৰীত সাঁতুৰিছে সুৰক্ষাৰ বাবে কিন্তু এটা বৰ ডাঙৰ কথা আছে যে পানীটো যিহেতু আমাৰ সাধাৰণ গাঁৱৰ পুখুৰীবিলাকত যিবিলাক সাঁতুৰিবলৈ লক্ষ্য কৰিছে তেওঁলোকৰ কাৰণে এটা কথা খুব গুৰুত্বপূৰ্ণ কথাটো হৈছে যে জাম্পবিলাক মৰাৰ আগতে কিন্তু এবাৰ নৰমেলী নামি চাই পেলাই সেই জেগাত হুল জেং আছে নেকি কিন্তু এটা বস্তু হুল জেং আছে নেকি চাই অঁতৰাই ল'ব লাগে কাৰণ এনেই কোনোবাই জাপ মাৰি দি কিবা অঘটনো কেতিয়াবা ঘটিছে চুইমিং পুলবিলাকতেই এইবিলাক অসুবিধা নহয় কাৰণ চুইমিং পুলবিলাকত পানী ফটফটীয়া তাৰ পিছত যিটো শেষত গৈ ঘূৰেগৈ আপোনাৰ চুইমিং শেষত টাৰ্ণ অভাৰটো যিটো কৰে সেইসময়ৰ আপোনাৰ খুন্দা খাই বহুতে সেইটো এটা খুব গুৰুত্বপূৰ্ণ চামাৰচেবুলটো মাৰোঁতে আপোনাৰ আপুনি আচলতে এটা তলৰ লাইন আপডাল সঠিকভাৱে থাকিব লাগে কিছুমান পুলত দেখা যায় লাইন আপডাল নাথাকে কিছুমান পুল একেবাৰে বাম হয় বাম হোৱা কাৰণে যিবিলাক ওখ ডাঙৰ প্লেয়াৰ হয় তেওঁলোকৰ মূৰ পৰ্যন্ত লাগে এইবিলাক এটা খূুব মানুহজন চাই আচলতে সৰু পুল নে ডাঙৰ পুল সেইবোৰ চাব লাগে পঁচিছ মিটাৰ পুলটোৱে এইবিলাক অসুবিধা দিয়ে সেইখিনিয়ে আচলতে সৰুকে জপিয়াবলৈ চেষ্টা কৰিব লাগিব কাৰণ এক্সিডেণ্ট হোৱাৰ ভয় থাকে সেইটো এটা সুৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ কথা আৰু গ্ৰাম্য অঞ্চলৰ পুখুৰীবিলাকত মাৰিলে কিন্তু শূল জেং এইবিলাক প্ৰথমতে কিন্তু নৰ্মেলি নিজে সাতুঁৰি লাহেকে চায় মেলি উঠাই চাফা চিকুণ কৰি ল'ব লাগে নহ'লে কিন্তু সেইটো এটা বিপদৰ কাৰণ হ'ব পাৰে সাঁতোৰে যেনেকে জীৱনৰ এক শৰীৰ গঠনত সহায় কৰিব ঠিক তেনেকে কিন্তু অকণমানি দুবৰ্লতা এটা থাকিলে কিন্তু আপোনাক এইবিলাকে আপোনাক জীৱনত অতি জটিলো কৰিব পাৰে এই কথা বতৰাবিলাক আমি অকণমান সাঁতোৰা লগে লগে কিন্তু মনোনিৱেশ আমি কৰাৰ প্ৰয়োজন আছে গতিকে আমি টুপী চশমা কাপোৰ যিটো চুইমিং কষ্টটিউম সেইখিনি লগে লগেই তাৰ পিছত আপোনাৰ ভৰিত প্ৰথম পেকটিচ কৰিব কাৰণে ভৰিত কিছুমান ফিটা আপোনাৰ মাৰি লোৱাই হও বা আপোনাৰ পেটচ কিছুমান থাকে সেইখিনি লগাই দিব পাৰে সেইখিনি লগালে আপোনাৰ গতিটো প্ৰথম স্পিটটো অনাৰ কাৰণে সহায় কৰে তাৰপিছত আপোনাৰ হাতত হাত হেণ্ডগ্ল'ভছ আপুনি লগাই পেলাই কিছুমান কৰিব পাৰে এইধৰণে নানান সঁজুলি আছে এই সঁজুলিবিলাকৰ লগে লগে সুৰক্ষা সঁজুলিটোৰ কথা লাইন আপটো লাগে খুবেই স্বাভাৱিকতে লাইন সেইকাৰণে প্ৰত্যেকজনৰ কম্পিটিচন বিলাকত যিটো দেখা যায় লাইন মাৰে কিন্তু সাধাৰণতে শিকাই থাকোঁতে সেই লাইনবোৰ নামাৰে গতিকে সেই কথা বতৰাবিলাকত গুৰুত্ব দিব লাগে আৰু অকণমানি অৱস্থাত যেতিয়া শিকাব প্ৰথম চুইমাৰজনক কিন্তু তাত কিন্তু পানীত নামি টিচাৰসকল থাকিব লাগিব কাৰণ সেইটো এটা বৰ ডাঙৰ সুৰক্ষা কাৰণ সেই কনফিডেন্চটো লছ হয় সেই কনফিডেন্চটো লষ্ট নোহোৱাকৈ সৰু বাচ্চাটোক কেনেকে শিকাব সেই কথাটো সুৰক্ষাই কিন্তু তেওঁ এই কথাটো বুজি উঠিব লাগিব যে সুৰক্ষিত বুলি উঠিলে তেখেতে চুইমিংটো কৰি পাৰি আৰু হয়য়ো যে পানীত যদি কিবা কাৰণত সোমাই যায় সেই মানুহজন দূৰৰ পৰা যোৱালে তেওঁ যথেষ্ট অসুবিধা হ'ব পাৰে গতিকে তেওঁ পানীত নামি থাকিও সেই সুৰক্ষা ব্যৱস্থাবোৰ কিন্ত তাত দিব লাগে গোটেই এই কথা বতৰাবিলাক আছে আৰু বহুখিনি দিশ আছে আজি ইমানকেই কোৱা হৈছে